অসমত আধ্যাত্মিক আধ্যাত্মিকতা ইয়াতে অসমত বিৰাজমান আগৰেপৰাই প্ৰথমতে ক'বলৈ গ'লে দ্বিতীয়তে অসমত আধ্যাত্মিকতা মানে তেনেকুৱা জেগা চাবলৈ গ'লে প্ৰথমতে মই নাম ল'ম আমাৰ সত্ৰসমূহ অসমৰ যেনে ধৰক কমলাবাৰী সত্ৰ আউনীআটী সত্ৰ মাজুলীত আছে এই সত্ৰবোৰ তাৰ বাহিৰেও মোৰ মোৰ নিজৰ সত্ৰ কালশীলা সত্ৰ এই সত্ৰবোৰত যোন নামঘৰ আছে বিশেষকে মাজুলীত বেছি ভাল লাগে তাত এটা পৰিৱেশ এটা বিৰাজমান হৈ আছে আগৰ পৰাই তাতে বহুত ধৰক মুখাভিনয়ৰ পৰা আদি কৰি ৰাস চাস ৰাস মহোৎসৱো হয় তাতে ত' মাজুলীৰ মাজুলীত কমলাবাৰী আৰু আউনীআটী সত্ৰ বৰ ভাল লাগে তাত এটা আধ্যাত্মিক পৰিৱেশ আগৰ পৰাই বিৰাজমান তাৰ বাহিৰেও আমাৰ লক্ষীমপুৰৰ ওচৰত নাৰায়ণপুৰ জেগাত এখন থান আছে বাসুদেৱ থান বাইক চাইক লৈ গৈছিলোতো পাহৰি গৈছো নাৰায়ণপুৰ নহবও পাৰে লক্ষীমপুৰ জিলা জিলাতে আছে বাসুদেৱ থান তাতে বৰ ধুনীয়া এটা জেগা মানে বিৰাট ছিৰেইন জেগা হয় তাতে এটা আধ্যাত্মিকতা মই নিজে মই পৰিৱেশ এটা পাওঁ নিজে গ'লেও তাৰ বাহিৰেও আমি আমি আমি চাব পাৰোঁ শংকৰদেৱৰ জন্মস্থান বৰদোৱা বটদ্ৰৱা বুলি কয় বটদ্ৰৱাৰ আমাৰ কীৰ্তনঘৰ কীৰ্তনঘৰৰ লগতে দৌল মন্দিৰ সেই দৌল মন্দিৰ আৰু কীৰ্তনঘৰত সাংঘাটিক এটা আধ্যাত্মিক এটা পৰিৱেশ আগৰপৰাই বিৰাজমান হৈ আছে যিহেতু তাত শংকৰদেৱৰ জন্ম হৈছিলে আৰু আমাৰ অসমত হোৱা বিখ্যাত অম্বুবাচী মেলা যি মেলা ধৰক আমাৰ জুনৰ একৈশ বাইশ তাৰিখৰ পৰা ধৰক চৌব্বিশ তাৰিখমানলেকে হয় সেই অম্বুবাচী মেলাত বিভিন্ন ধৰণৰ ভাৰতৰ পৰা আদি কৰি বিশ্বৰ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াতে ভক্তসকল আহে ইয়াতে মা কামাখ্যাৰ আধ্যাত্মিক এটা দৰ্শন ল'বলে তাতে বহুত ধৰণৰ ভজন কীৰ্তন যোগ ধ্যান এইবোৰ হয় তাতে ইয়াতে অসমত মানে অসমত ক'বলে গ'লে মানে আধ্যাত্মিক পৰিৱেশ আগৰ পৰাই বিৰাজমান তাৰ উপৰিও আপুনি আমি আমি চাব পাৰোঁ মায়ঙত মায়ঙত মানে কলা যাদু বুলি হয় কিন্তু কলা যাদু এক্সোৱেলি নহয় তাতে বহুত মানে হেৰি আছে আৰু বহুত মানে আপোনাৰ ৰেকৰ্ড আছে যে মায়ঙত যিকোনো মানে মানে বেমাৰ তাত উপশম পায় তাৰ বাহিৰেও চোৰ যদি কোনোবা কাৰোবাৰ ঘৰত হয় সেই চোৰো ধৰা পৰে তাতে মায়ঙতো এটা আধ্যাত্মিক পৰিৱেশ আছে সেইখন এখন যাদুনগৰী হয় তাতো এটা আধ্যাত্মিক পৰিৱেশ আছে